হেল্ল' অঁ বাইদেউ অঁ আপোনাৰ এই বাৰীত কিবা শাক পাচলি পাম নেকি মোৰ ছোৱালীৰ বিয়া আছিলে সেই বিয়াৰ কাৰণে মোক অলপ শাক পাচলি লাগিছিলে এই কি কি পাচলি পাম বাৰু আপোনাৰ বাৰীত

অঁ মোক ৰঙালাও বিছটা লাগে কবি মোক এক কুইণ্টেল লাগে আলু মোক এক কুইণ্টেল লাগে আৰু জলকীয়া লাগে আৰু জাতিলাও আছে যদিও দিব জাতিলাও পোন্ধৰ বিছটামান দি দিব লগতে মটৰ লাগিছিলে বিলাহী লাগিছিলে মটৰ বিছ কেজিমান দিব আৰু বিলাহী পঞ্চাছ কেজি দিলেই হ'ব অঁ মোক পৰখিলৈ দিলেই হ'ব আপোনালোকে এতিয়া আনি দিবনে আনিব যাব লাগিব অনাৰ ব্যৱস্থা আছেনে অঁ অঁ ঠিক আছে সেই দি যাব পইচাটো তেওঁৰ হাততেই দিমনে মই ফোন পে' কৰি দিম ফোন পে' গুগল পে' কিবা আছে যদি নাম্বাৰটো দিব মই তালৈ পঠিয়াই দিম অঁ অঁ ঠিক আছে হ'ব দিয়ক অহ অহ হ'ব হ'ব অঁ